মোৰ প্ৰিয় কলাবিধ হৈছে মুখা মই মুখা এইকাৰণেই ভাল পাওঁ যে মুখাৰ ওপৰত নিৰ্ভৰ কৰি মই সুন্দৰভাৱে জীৱিকা নিৰ্বাহ কৰিব পাৰিছোঁ আচলতে মুখা বনোৱাৰ বিভিন্ন প্ৰচেছ আছে প্ৰচেছবোৰ মই লাহে লাহে ক'ম তাৰপৰা মই আৰু অলপ ক'ব বিচাৰোঁ যে আমাৰ মাজুলীখনৰ এই মুখাশিল্প কিয় ইমান প্ৰিয় সকলোৰে বাবে কিয় ইমান মানে জনপ্ৰিয় লাভ কৰিছে বিদেশত হওক বিদেশত হওক নানা দেশ বিদেশত জনপ্ৰিয়তা লাভ কৰিছে এইকাৰণে যে এই মুখা শিল্প আমাৰ ইয়াত অতি সুন্দৰভাৱে তৈয়াৰ কৰি বনোৱা হয় আৰু এই মুখা আমাৰ মুখা শিল্পৰ আমাৰ গুৰু হৈছে পদ্মশ্ৰী ডক্টৰ হেম চন্দ্ৰ গোস্বামী আচলতে মুখা বনোৱাৰ প্ৰচেছখিনি মই ক'ব বিচাৰিছোঁ আমি প্ৰথম বাঁহ কাটিব লাগিব বাঁহৰ সৰু সৰু টুকুৰা কৰি তাৰপৰা সৰু সৰু কাঠি কৰিব লাগিব মানে আচলতে কি মানে মুখাটোৰ ওপৰত নিৰ্ভৰ কৰি ডাঙৰ মুখা হ'লে ডাঙৰকে কাঠি কৰিব লাগিব আৰু যদি সৰু মুখা বনাওঁ সৰুকে কাঠি কৰিব লাগিব আমি আমি মানে সহজতে উপলব্ধ কৰিবৰ বাবে আমি সৰু মুখা মানে বিক্ৰী কাৰণে ভাল হয় সেইবাবে আমি সৰু মুখা বেছি বেছিকে বনাওঁ বেছিকে তৈয়াৰ কৰোঁ আৰু তাৰপিছত আপোনাৰ সৰু সৰু কাঠি কৰাৰ পিছত ধুনীয়াকে আমি কাঠিটো এটা ক্ৰেচিং মানে খা খা খাং বনাব লাগিব খাংটো বনোৱাৰ পিছত আমি সুন্দৰভাৱে কুমাৰ মাটি আৰু কটন কাপোৰ সংমিশ্ৰণ কৰি তাৰ ওপৰত সুন্দৰভাৱে লেপিব লাগিব লেপাৰ পিছত কমেও আধা ঘণ্টা পঁয়ত্ৰিছ মিনিট আমি ৰ'দত শুকুৱাব লাগিব আৰু শুকোৱাৰ পিছত তাৰ ওপৰত সেই খাংটোৰ ওপৰত গোবৰ আৰু কুমাৰ মাটি সংমিশ্ৰণ কৰি আচলতে কুমাৰ মাটি থাৰ্টি পাৰ্চেণ্ট মানে ত্ৰিছ শতাংশ আৰু গোবৰ সত্তৰ শতাংশ দিব লাগিব তেতিয়া মানে সংমিশ্ৰণটো বেছি ভাল হয় আৰু সেইটো সংমিশ্ৰণ কৰাৰ পিছত আমি সেই মুখাটোৰ ওপৰত যিকোনো কেৰেক্টাৰক লৈ আমি তৈয়াৰ কৰোঁ প্ৰস্তুত কৰোঁ সাজি উলিয়াওঁ ধৰি লওক আপোনাৰ গুড়ুণ্ড মুখা হওক হনুমানৰ হওক কৃষ্ণৰ হওক গণেশৰ হওক বিভিন্ন ৰাক্ষস হওক এনেকে আমি তাৰ ওপৰত মানে কেৰেক্টাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি গোবৰেৰে ধুনীয়াকৈ সাজি সাজোঁ আৰু সেইটো দিয়াৰ পিছত আমি আকৌ ৰ'দত পুনৰ এক ঘণ্টা দুঘণ্টা এনেকে ৰ'দত দিব লাগিব সুন্দৰভাৱে মানে শুকোৱালৈকে আমি ৰ'দত ৰাখিব লাগিব ৰখাৰ পিছত তাৰ ওপৰত আমি আকৌ আকৌ মানে মানে আচলতে কি মানে গোবৰটো যেতিয়া শুকাই যায় তেতিয়াতো একেটা সাজতে নাথাকে ন সেইবাবে আকৌ আমি পুনৰ মিহিকে তাৰ ওপৰত আকৌ গোবৰ আৰু কুমাৰ মাটি সংমিশ্ৰণ কৰি সুন্দৰভাৱে মাৰোঁ মৰাৰ পিছত আকৌ অলপ দেৰি ৰ'দত দিয়াৰ পিছত আমি আকৌ কুমাৰ মাটি আৰু কটন কাপোৰ সুন্দৰভাৱে সংমিশ্ৰণ কৰি তাৰ ওপৰত কাপোৰৰ ওপৰত মাৰি আমি আকৌ মুখাখনৰ ওপৰত সুন্দৰভাৱে লিপি দিওঁ আৰু লিপাৰ পিছত আকৌ ত্ৰিছ মিনিট চল্লিছ মিনিট এনেকে আমি ৰ'দত শুকুৱাব লগা হয় আৰু শুকুৱাই হোৱাৰ পিছত আমি তাৰ ওপৰত কালাৰ কৰোঁ আচলতে কালাৰ আগৰ দিনত মানে প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হৈছিলে হেঙুল হাইতাল এনেকে আপোনাৰ কিন্তু এতিয়া সেইটো সহজলভ্য নহয় পাবলৈ বহুত টান হয় কঠিন হয় আৰু বজাৰটো তাৰ মূল্য বহুত পৰিমাণে বেছি হয় সেইবাবে আমি সহজভাৱে পোৱা কালাৰ এক্ৰলিক কালাৰ ব্যৱহাৰ কৰোঁ সেইটো সহজভাৱে বজাৰত উপলব্ধ আৰু দামো ইমান বেছি নহয় আৰু তেনেকে আমি তাৰ ওপৰত কালাৰ দিওঁ কালাৰ মানে কেৰেক্টাৰটো ওপৰত নিৰ্ভৰ কৰি কালাৰ কৰোঁ তেনেকে কালাৰ কৰি হোৱাৰ পিছত আমি সেই মুখা সুন্দৰভাৱে কালাৰ কৰি ৰাখোঁ আৰু এই এই মুখা শিল্পৰ প্ৰথম প্ৰথম মানে তৈয়াৰ কৰিছিলে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে তেওঁ এই মুখা তেওঁৰ প্ৰথম ভাওনা চিহ্ন যাত্ৰাত ব্যৱহাৰ কৰিছিলে আৰু তেতিয়াৰ পৰাই মুখা চলি আহিছে আৰু বৰ্তমানেও চলি আছে আৰু আশা কৰোঁ ভৱিষ্যতেও চলি থাকিব আৰু এনেদৰে এখন মুখা তৈয়াৰ কৰা হয় তাৰপিছত মোৰ এইভাৱেই মানে এই কলাটো প্ৰিয় যে ইয়াত আমাৰ ইয়াত মানে সত্ৰ চাবলে মাজুলী সত্ৰ চাবলে আমাৰ ইয়াত চামগুৰি সত্ৰ চাবৰ বাবে বিভিন্ন দেশৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন পৰ্যটক আহে আৰু তেওঁলোকে এই মুখা সুন্দৰভাৱে প্ৰদৰ্শন কৰে আৰু উৎসাহো দিয়ে যে সুন্দৰ হৈছে আৰু সুন্দৰকে বনাবৰ বাবে আমি উৎসাহ পাওঁ আৰু তেওঁলোকে চিন হিচাপে মানে সত্ৰৰ চিন হিচাপে আমাৰ জেগাখনৰ চিন হিচাপে মুখা মুখা লৈ যায় মুখা কিনি লৈ যায় আৰু তেনেকে আমি বিক্ৰী কৰোঁ আৰু বিক্ৰী কৰা মানে সুন্দৰ দামত আমি বিক্ৰী কৰোঁ তেনেদৰে আমি চলি আছোঁ বৰ্তমান আৰু সপোনবোৰ মোৰ পূৰণ হৈছে এনেকেই মানে ভবাত ভবাৰ দৰে হৈছে সেইবাবে মোৰ অতি প্ৰিয় হয় আৰু সেই বুলিয়েই নহয় যে এইটো আমাৰ পৰম্পৰা পৰম্পৰাগত কলা হয় যিহেতু অকল পইচা বুলিয়েই নহয় যে বিক্ৰী বাবেই নহয় যে এইটো কৰি মই যথেষ্ট আনন্দিত হওঁ কাৰণ যথেষ্ট প্ৰতিভাৰ প্ৰয়োজন হয় কলা শিকিবৰ বাবে যথেষ্ট সময়ৰ প্ৰতিভাৰ আৰু গুৰুত্বৰ প্ৰয়োজন হয় সকলোৱে নোৱাৰে কিন্তু মোৰ এই প্ৰতিভা প্ৰতি মানে মোৰ অতি ইচ্ছুকভাৱে মই মানে পাৰিছোঁ এতিয়া অঁ সুন্দৰভাৱে পাৰিছোঁ আৰু বহুত শিকিব লগা আছে শিকিম আৰু এইবাবে মোৰ প্ৰিয় হয় আচলতে বেলেগৰ নাজানো কিন্তু মোৰ প্ৰিয় বুলি ক'লে এই কলাবিধেই মোৰ অতি প্ৰিয় হয় ধন্যবাদ